মই অলপ আগতে খাদ্য অৰ্ডাৰ দিছিলোঁ হয় হয় হয় হয় ঠিকনাটো ইয়াতে আছে বাৰু

কথাটো হ'ল যে মোৰ ঘৰত খাবলৈ বাচন বৰ্তন নাই হয় হয় লগতে তেতিয়া মোৰ খাবলৈ সুবিধা হ'ব

হয় অৰ্ডাৰটো যিমান সোনকালে পাৰে পঠিয়াই দিলেই হ'ল ঠিক আছে বাৰু হয় হয় ৰাখিছোঁ